এতিয়া হিমা দাসৰ নিচিনা খেলুৱৈ ভাৰতৰ ভিতৰুৱা জেগাৰ পৰা গৈ পিনি নাম উজ্জ্বল কৰিছে দেশৰ সেইটো কেলৈ হৈছে বুলি ভাবোঁ মই যেতিয়া মানে এতিয়া ডাঙৰ অঞ্চলত ডাঙৰ অঞ্চলত কি হয় ল'ৰা ছোৱালীবোৰ খুব আলসপৱা হয় মানে মাক বাপেকে খুব মৰম কৰে ইটো নকৰিবি সিটো নকৰিবি ত' সেইবিলাক কৰোঁতে মানে কষ্টই কৰিব নিদিয়ে কষ্ট নাপায় যদি কষ্টই নাপায় তেনেহ'লে সিহঁতে সিহঁতৰ মানে জোৰটো ক'ৰপা আহিব মানে খুব আলসুৱা হয় একো কৰিব নিবিচাৰে মানে ত' সেনেকুৱা হয় কাৰণে আৰু যেতিয়া আকৌ মানে ভিতৰৰ অঞ্চলত কি হয় ভিতৰুৱা ভিতৰ অঞ্চলত ইমান বেছি সা সুবিধা নাই কষ্ট হ'বই কষ্ট কৰিবই লাগিব আৰু মানে আৰু বেছি ইমান অপশ্যনো নাই তেওঁলোকৰ ওচৰত যে খেলিবলৈ মন যোৱা নাই কিবা কাম কৰিব মন যোৱা নাই গেমকে খেলোঁ বা কিবা টিভিকে চাওঁ ত' মানে সেনেকুৱা নিচিনা অপচনটো খুব থাকেই আজিকালি হৈছে হ'লেও মানে খুব অলপ সীমিত বস্তুবিলাক ত' সেইকাৰণে মানে যোনটোত কামত লাগে সেইটোত মানে বেছিকৈ সোমাই যাব পাৰে বেছিকৈ মানে দৃঢ়তাৰে তেওঁলোকে সেইটো অনুশীলন কৰিব পাৰি আৰু সেইকাৰণে মানে কি হয় ত' তেওঁলোকে অনুশীলন কৰিলে মানে কি তেওঁলোক বাকীবোৰতকৈ বহুত আগবাঢ়ি গ'ল অলৰেডি বহুত আগবাঢ়ি গ'লেই তাৰপাছত তেওঁলোকে নিজৰ স্কিলৰূপত আৰু কাম কৰে আৰু কাম কৰে আৰু কাম কৰে তাৰপাছত এটা সময় এনেকুৱা আহে যোনটো মানে তেওঁলোকে সেই সেই মানে ক্ষেত্ৰখনৰ ৰজা হৈ যায় মানে ত' সেইকাৰণে আমি প্ৰথমতে কি কৰিলো আমি কষ্ট কৰিবলৈ ভয় কৰিলে নহ'ব মানে আমি প্ৰথমে কষ্ট কৰিব লাগিব তেতিয়াহে আমাৰ পাৱাৰটো আহিব